এই সম্পৰ্কত মই ক'ব বিচাৰোঁ যে আমাৰ গাঁৱলীয়া সমাজত কৃষিয়ে প্ৰধান কৃষি প্ৰধান দেশ বুলি কোৱা হয় সেয়েহে কৃষি কৰিবলৈ হ'লে আমাক প্ৰথমে পশুপালনটো আমি কৰিবই লাগিব যেনেকৈ আমি ধান কৰিলোঁ ধান কৰিবলৈ হ'লে প্ৰথমে আমি গৰুহালেই নি হাল বোৱাব লাগিব হাল বোৱাই পিনিহে আমি খেতিডৰা কৰিব পাৰিম ঠিক মাহ সৰিয়হবোৰ প্ৰথমে মাটিডোখৰ চাহ কৰিবলৈ হ'লে আমাৰ গৰুহাল প্ৰথমে প্ৰয়োজন হয় সেয়েহে আমি পশুপালনটো প্ৰধান বুলি ভাবোঁ কৃষিকাৰ্যৰ লগত জড়িত আৰু একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি ভাবোঁ খেতি কৰা পিছত মানে সাৰ দিওঁ আজি ধানখিনি আমি সিঁচিলোঁ তাৰ আগতে আমি মাটিখিনি যেতিয়া চাহ কৰিলোঁ চাহ কৰা পিছত আমি গোবৰ গৰুৱে যিটো হাগে সেই গোবৰটো আমি পচন সাৰ হিচাপে দিওঁ এতিয়াহে ৰাসায়নিক সাৰবোৰ ওলাইছে কিন্তু ৰাসায়নিক সাৰতকৈ মানে পচন সাৰবোৰ আমাৰ বেছি প্ৰয়োজন আমি গোবৰৰ সাৰটো দিলে মানে খেতিত দিলে খেতিবোৰ ভাল হয়